আমাৰ অঞ্চলবাসীক মাছমৰীয়াসকলৰ কিছুমান জাতি আছে যেনে বঙালী বা হিন্দু মুছলিম তেনেকুৱাতে বড়ো আমি এনেকৈয়ে সকলোবোৰ জাতি লগ লাগি বা গোট হৈ একেলগে বাস কৰোঁ বা মাছ মৰা হয় লগতে মাছ মৰা আমি সকলোৱে একেলগে গীত মাতেৰে বা নাচ গানেৰে মাছ ধৰা হয় উদযাপন হিচাপে ধৰি লওক তেনেকুৱা উদযাপন বা নহয় বা গাঁৱবাসীৰ কিবা এটা অনুষ্ঠান হ'লে ডাঙৰ বিল আছে বিলত সেনেকৈ মাছ মাৰি মাছ মাৰি মাছবোৰ ভাগ বতৰা কৰি কৰি আমি সকলোৱে এক গোট হৈ বা কৰা উদযাপন কৰা হয় বা উৎসৱ হিচাপেও লোৱা হয় বা হাই কাজিয়া আমাৰ বা বেলেগ বেলেগ মাছমৰীয়াসকল গোট হয় যদিও কোনো ধৰণৰ হাই কাজিয়া নহয়